অঁ হেল্ল' অঁ বাইদেউ নমস্কাৰ অঁ আপুনি বাৰু কিমান দেৰি চেম্বাৰত বহে অঁ মই মানে এটা মোৰ ডায়বেটিছৰ এটা ৰোগ এটা আছে মানে আপোনাক মই লগ কৰিব বিচাৰিছোঁ কি কৰিলে কি হয় কি কি দৰৱ খাব লাগিব কেনেকৈ কি মানে নিজকে নিজে হেৰি কৰিব লাগিব সেইটো আৰু জানিব বিচাৰিছোঁ

মোৰ হ'ল প্ৰায় ছমাহমান হৈছে অঁ ছমাহমান হয় অঁ প্ৰস্ৰাৱ বাৰে বাৰে মোৰ হৈ থকাৰ কাৰণে মানে এইটো চেকআপত গৈছিলোঁ চেকআপত যোৱাৰ কাৰণে মানে এইটো মই আপোনাক মানে বেলেগ মানুহৰ যোৱাৰ কিবা মা ফোন নাম্বাৰটোত লৈ আপোনালৈ ফোনটো মাৰিছোঁ ভাল ডক্তৰ গাঁৱলীয়া ঔষধ নাই কৰা মই মানে আগডোখৰ মানে বেলেগ ডক্তৰ এজনক দেখাইছিলোঁ মানে একো মানে মই নিৰাময় নাপালোঁ আপোনাক মই সেইটো কাৰণে বেলেগ মানুহ এগৰাকীয়ে মোৰ ফোন নাম্বাৰ এটা দিলে আপোনাক মই সেইটো কাৰণে যোগাযোগ কৰিব বিচাৰিছোঁ ঠিকে আছে এতিয়া প্ৰেচাৰ ঠিক আলু মানে আলু খু নাখাওঁ মানে সেইখিনিৰ কাৰণে আপোনাক মই এইখিনি কৰি থৈছোঁ

অঁ অঁ অঁ

অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ নহয় মই কণ্ট্ৰল কৰিছোঁ হ'লেও আৰু এবাৰ আপোনাক দেখাই চাবলৈ বিচাৰিছোঁ সেইটো কাৰণে আপোনাক মানে মই টাইমটোনো কিমান দেৰি বহে সেইটোৱেই মানে জানিব বিচাৰিছোঁ অঁ

অঁ অঁ অঁ অঁ হ'ব তেনেহ'লে বাইদেউ আপোনাক লগ পাবলৈ মই লগ পাম পাম